হেল্ল'

অঁ অঁ মাংসৰ দোকানত লাগিছেনে ফোনটো অঁ পাতলি চুতীয়া হ'য় ন অঁ আপোনাৰ তাত হেৰি মাংস কি মাংস আছে বাৰু

অঁ তেতিয়া মই মানে ধৰক এনেই মোৰ ছোৱালীজনীৰ বিয়া এখন আছে মানে বিয়াখনৰ কাৰণে ধৰি লওক মাংস ত্ৰিছ কে জিমান লাগিছিলে ছাগলী মাংস দাম দাম কেনেকুৱা অঁ মাংসটো ভালেই নে অঁ তাৰপৰা আৰু এনেকৈ মাছ কি আছিলে অঁ অঁ এই কুঢ়ি মাছটো হেৰি দাম কিমান অঁ মোক তেতিয়া হেৰি হ'ব আপুনি মাছ থৈ দিব পোন্ধৰ কে জি এইফালে ছাগলী মাংস দিব পোন্ধৰ কে জি এনেকৈ ত্ৰিছ কে জিমান মিলাই পেলাই মানে আমাৰ এই ছোৱালীজনীৰ বিয়াখনৰ কাৰণে লাগে মই মানে হেৰি আমাৰ ডাঙৰ ল'ৰাটোক পঠিয়াই দিম আপুনি জোখি কৰি মানে ল'ৰাটোক দি পঠিয়াব তেতিয়াহ'লে ছাগলী দহ বাহু আছিলে নেকি অঁ তেতিয়াহ'লে হেৰি কৰিব আপুনি লগতে মিলাই কৰি মানে বাহুমাছটো দিব ধৰি লওক দহ কে জি এইফালে কুঢ়ি মাছটো দিলে ধৰি লওক পোন্ধৰ কে জি এইফালে ছাগলী মাংস দি দিব এনেকৈ দহ পোন্ধৰ কে জিমান পোন্ধৰ কে জিমান এনেকৈ মিলাই কৰি আৰু আপুনি ল'ৰাটোক দি পঠিয়াব অঁ মই পঠিয়াই দিম ল'ৰাটো আপুনি শ্লিপখন দি কৰি এনেকৈ পঠিয়াই দিব অঁ অঁ হ'ব তেতিয়া ৰাখিছোঁ